সকলোৰে বাবে শিক্ষা বোলা শ্ল'গানটো সমাজৰ সকলো স্তৰতে খাটিছে বুলি মই নাভাবোঁ দৰাচলতে মোৰ দৃষ্টিকোণৰ পৰা মই ভাবোঁ যে এই পৃথিৱীত ভূমিষ্ঠ হোৱা প্ৰত্যেকটো শিশুৱেই ঈশ্বৰ প্ৰদত্ত কিবা নহয় কিবা গুণৰ সমাহাৰ লৈ পেলাই পৃথিৱীত ভূমিষ্ঠ হয় আৰু সেই গুণবিলাক কৰ্ষণ কৰি পেলাই তেওঁলোক মানৱ সম্পদলৈ উত্তৰণ কৰাৰ ক্ষেত্ৰত আমাৰ সমাজ ব্যৱস্থা শিক্ষা ব্যৱস্থা বা চৰকাৰৰ এটা গধুৰ দায়িত্ব বা ভূমিকা থাকে কিন্তু দৰাচলতে আমি সঘনে দেখিবলৈ পাওঁ যে দৰিদ্ৰতাৰ পীড়াত ভুগি এই কিছু ল'ৰা ছোৱালীয়ে শৈশৱ বা কৈশোৰতে স্কুললৈ নোযোৱাকৈ জীৱন জীৱিকা নিৰ্বাহৰ কাৰণে ৰাজপথত আমি জাবৰ জোথৰ বুটলা বা অন্যৰ ঘৰত এই শিশু শ্ৰমিক হিচাপে কাম কৰা দেখিব পাওঁ সেই একেধৰণে আমাৰ সমাজত এটা বদ্ধমূল ধাৰণা আছে যে যিহেতু আমাৰ সমাজ ব্যৱস্থাতো পিতৃতান্ত্ৰিক গতিকে নাৰীসকলক মানে পৈণত বয়সত তেওঁলোকক আনৰ ঘৰলৈ বিয়া কৰাই উলিয়াই দিয়া হ'ব আৰু তেওঁলোক এক্সুৱেলী সন্তান উৎপাদন কৰা যন্ত্ৰ নিচিনাকৈ আমি চিন্তাধাৰা লওঁ গতিকে মহিলাসকলক মানে অধিক শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সদায় মানে সমাজে বা পিতৃ মাতৃসকলে অৱহেলা কৰা দেখা যায়